হেল্ল' অঁ হয় এই লাগিছে নেকি অঁ এই মই আদিকুছীৰ পৰা কৈছোঁ চিন্ময়ে ক'লোঁ অঁ হয় হয় আপোনালোকে বস্তু অৰ্ডাৰ লয় ন আপোনাৰ হয় হয় মই বস্তুকেইটামান অৰ্ডাৰ দিব লগা আছিল আপোনালোকে এই অঁ হয় হয় আপোনালোকে এই হোম ডেলিভাৰী দিয়ে ন দিয়ে ন অঁ অঁ অঁ আপোনালোকৰ হেৰি হোম ডেলিভাৰী দিলে চিপিং চাৰ্জ কিমান লয় বা ডেলিভাৰী চাৰ্জ আচ্ছা চল্লিছ টকাকৈ লাগে ন মই মানে বস্তু ভালেখিনি দিব লগা আছিলে কেইটামান মানে ঘৰত পাৰ্টী এটা আছিলে হয় হয় নাই বুলি ক'লেও আপোনাৰ দহ বাৰটা মানুহ হ'ব তেনেকৈ ধৰক বাটাৰ চিকেন বাটাৰ নান পোলাও মানে দিব লগা আছিল হয় হয় হয় এই আপোনাৰ আৰু কিমান টাইম লাগিব অঁ অঁ অঁ অঁ ঠিক আছে ঠিক আছে